যোৱাকালি ফোন এটা কিনিলোঁ ভাবিলোঁ দোকানতেই ইউজ কৰোঁ ফ'টো চ'টোও মাৰিব পাৰিম এনেই ইণ্টাৰনেটো চলাব পাৰিম আজি আনি দেখিছোঁহে ফোনটো দেখোন চাৰ্জেই নলয় কেমেৰাটো যিমান ভাল ভাবিছিলোঁ সিমান ভাল নহয় মানে কি কৰোঁ আৰু ঘূৰায়েই দিওঁ নেকি ম'বাইলটো মই যেনেকুৱা ভাবিছিলোঁ তেনেকুৱা নেপালোঁ খালি এতিয়া বেলেগও যদি লয় বৰ ঠিক নেপাব ফোনটো ভাল নহয় ইমান